অ অ এই মই কথা এটা আছিলে নহয় এই তোমালোকৰ এই তাত যে তামোলৰ হেৰিবিলাক কেনেকুৱা হয় তামোল প্ৰয়োজন হৈছে হৈছিলে মানে দাম দৰবিলাক কেনেকুৱা তাত অ হয় নেকি তামোলবিলাক তামোলবিলাক ধুনীয়া হয়নে অ এতিয়া পাম তামোল প্ৰয়োজন হৈছিলে মানে হেৰি এনেকৈ হেৰি চুপাৰী তুপাৰী বনায় নেকি সেইবিলাক তামোলে চুপাৰী লাগিছিলে আৰু এনেকৈ যে পচাই যে হেৰিবিলাক অ পচোৱা তামোল কিছুমান আমাৰ ইয়াতো বহুত বেয়া হয় তাত কেন কেনেকুৱা হয় কৰে মানে জানিব বিচাৰিছোঁ

অ তোমাৰ তাত আছে নেকি অ হয় নেকি ইয়াত আমাৰ আছিলে মই বাৰু অহ হ'ব দিয়া